মোৰ হেৰি তেনেকুৱা অভিজ্ঞতা কিছুমান আছে বা কেতিয়াবা মই কটা বীজ ধৰা এইয়া নে নেমু বা বেলেগ গছ ধৰা ফুলৰ গছে ধৰা সেনেকে মই আগত দিয়াচোন মই ঘৰতেই আছিলোঁ ঘৰত থাকোঁতে মই সেইখিনি দেউতাৰ লগত মই দেউতাই আগতে নেমুৰ নেমু ঠাৰি কাটি পেলাই তাতে ধুনীয়াকে বান্ধি পেলাই তাত হেৰি কৰিছিলে শিপা ওলোৱাৰ কাৰণে যিখিনি টেকনিক লগাইছিলে সেইখিনি মই বিয়াৰ পিছততো মই এতিয়াতো গাঁৱৰ নিচিনা এইখিনি সুবিধা মই পোৱাও নাই তথাপিও মই মোৰ বেলকনিখিনিত নিজকে সজাই পৰাই বেলকনিটো ৰাখিবৰ কাৰণে মই নিজেই চেষ্টা কৰিছোঁ চেষ্টা কৰিছোঁ মানে ধৰা এডাল ফুল এডাল ফুলৰ হেৰিৰ পৰা মই আন সেই ফুল গছডালৰ পৰা যাতে আকৌ নতুন এটা বীজৰ উদ্ভাৱন হয় সেইটোৰ কাৰণে মই দেউতাই মোক যিখিনি প্ৰচেচ দেখাইছিলে সেইমতে মই তেনেকে কৰিছোঁ কৰাৰ ফলত মই সেইখিনি সুফলো পাইছোঁ তেনেকে মই চেষ্টাও কৰিছোঁ তাৰপৰা মই ধুনীয়াকে এডাল গছৰ পৰা বহু কেইডাল গছৰ উদ্ভাৱন হোৱা সেইটো মই নিজ চকুৰে মই নিজৰ ফুলনি বাগিচাখনতেই দেখিছোঁ